অ দাদা এই আপোনাৰ এই কাৰ ৰিপেয়াৰ কৰিব দিছিলে অ হয় ম'বিলটো চেঞ্জ কৰিব লাগিব আৰু কি কয় ব্ৰেকটোও ঠিক কৰিব লাগিব এচিটোও প্ৰব্লেম দি আছে আৰু মিউজিক ছেট লগাই দিওঁ নেকি অ এতিয়া আৰু চেঞ্জ কৰিব লাগিব নেকি

অ মই আৰু এবাৰ চেক কৰি আপোনাক কৈ থাকিম বাৰু ক'ম বাৰু নাই আপোনাৰ চাৰ্ভিচটো আগতে ভালে পাইছে আপুনি আগৰ চাৰ্ভিচটো আপুনি ভালে পাইছিলে নাই এ এতিয়া চাইছোঁ ইমান বৰ পাৰফেক্ট চলা নাই সেইকাৰণে মই ভাবিলোঁ আৰু চেঞ্জ অলপ ঠিক কৰি দিওঁ নেকি কৰি দিম নেকি অ ঠিক আছে ঠিক আছে অ ঠিক আছে ঠিক আছে